হেল্ল' অঁ কেনে খবৰ

অ' কি হ'ল অ' ফোন কৰিছিলোঁতো এ মই দুটামান বস্তু জানিব লাগিছিল নহয় এতিয়াএ মাঘ বিহুত এতিয়া পিঠা কৰি বা কেনেকৈ খাওঁ এওঁ অ' এওঁ হে মাকৰ ঠাইত গেছি এইগিলা কি হ'ব হে তিৰি মানুহ না এ তিৰি মানুহে মাকডাল মাকডাল কেৱল কৈ থাকব ইতা মাক ঠাইত গেছি এ বিহুত এতিয়া চ'লি দুটাক কি খোৱাওঁ এ পিঠা কেনেকৈ বনায় নো অ' পিঠা কেনেকৈ বনায়

অঁ নহলি এতিয়া মই কেনেকৈ বনাওঁ কি কৰোঁ

এ অ' অ' অ' ক'চোন ক' অঁ

তাৰ পাই কি কৰিব লাগিব অঁ ক' অঁ অঁ বাটি মানে মানে কি দালি খোৱা বাটিটো ও মই দালি খোৱা বাটিটো দিব লাগিব

অঁ অঁ অঁ অঁ হ'ব দে হ'ব দে অ' পিঠা খাবা মাতিম দে তই আহিবা